কালি মই শিৱসাগৰ টাউনৰ পৰা মবাইল ষ্টৰৰ পৰা মোৰ হেডফোন এডাল আনিছিলোঁ হেডফোনডাল আজি অলপ টাইমহে প্ৰায় আধা ঘণ্টা মানেই নে কমেই শুনিবলৈ পালোঁ আৰু তাৰপিছতে হঠাতে তাৰ ডেমেজ হৈ গ'ল কি হ'ল কি মেলিলে মানে হা মানে বেয়া হৈ গ'ল আৰু তাৰপিছতে এতিয়া কি কৰিম কি মেলিম ইমান দাম লৈছে লৈ পিনি এতিয়া মই ইউজ কৰিবলৈ বেছি সময় নাপালোঁৱে পটকৈ বেয়া হৈ গ'ল তাকে ল'ৰাবোৰক কৈছোঁ মোৰ ম'বাইল ফোনৰ কিনি আনিলোঁ ষ্টৰৰ পৰা আজি থিতাতে এঘণ্টা নহ'লেই বেয়া হ'লেই কি প্ৰফিট হ'ল বাৰু পইচাটো মোৰ এনেই গ'ল মইতো ইমান দাম দি অনা বস্তুটো ইমান তৎক্ষণাতে বেয়া হ'ব নালাগিছিলে অতি সোনকালে বেয়া হ'ল মোৰ তেতিয়া বেয়াও লাগিছে খঙো উঠিছে আকৌ এতিয়া এখন ঘূৰাবলৈ গ'লে মোৰো এটা আপ ডাউন কৰা পইচা এটা খৰচ হ'ব তাকে লৈ মোৰ বৰ মনটো ভাল লগা নাই ইমান হেডফোনডাল হেৰি আন্তৰিকতাৰে আনিলোঁ মেলিলোঁ তাত এতিয়া ব্যাঘ্যাত জন্মিলে সেইকাৰণে মোৰ ষ্টৰৰ ওপৰত বিৰাট মানে খং উঠি আছে কি কৰিম কি মেলিম ল'ৰাবোৰক কৈছোঁ তোমালোকে গৈ পিনি কোনদিনা যোৱা যোৱা সোনকালে গৈ মোবাইল ষ্টৰত বস্তুটো দেখুওৱাগৈ কিয় ইমানটো পইচা পাতি দি অনা হৈছে বস্তুটো অতি সোনকালে ইমান বেয়া হ'ব নালাগে নহয়